উৎসৱত ৰন্ধা বহুতো বস্তু যেনে বিশেষকৈ বিহুৰ সময়ত বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰা হয় খাদ্য প্ৰস্তুত কৰা হয় অসমৰ অন্যতম জাতীয় উৎসৱ হৈছে বিহু আৰু এই উৎসৱত বিভিন্ন ধৰণৰ খাদ্য আমি প্ৰস্তুত কৰোঁ আলহীক সেৱন কৰাৰ ক্ষেত্ৰতেই হওঁক বা আমি সকলোৱে মিলি এসাজ খোৱাৰ ক্ষেত্ৰতেই হওঁক বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ বিশেষকৈ অসমৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ সেইকেইটা হৈছে কাতি বিহু মাঘ বিহু বহাগ বিহু এই উৎসৱৰ সময়ত আমি যথেষ্ট পৰিমাণে খাদ্যবস্তু প্ৰস্তুত কৰোঁ আৰু সেই বিহুৰ সময়ত যথেষ্ট আনন্দ উল্লাস কৰা হয় আৰু এনেধৰণৰ উৎসৱসমূহ আনন্দ উল্লাসৰ মাজেৰে যিহেতু আমি পালন কৰোঁ আৰু এই আনন্দ উল্লাসৰ মাজত যদি বিভিন্ন ধৰণৰ খাদ্যও আমি তাৰ লগতে গ্ৰহণ কৰিব পাৰোঁ তেতিয়া আমি নথৈ আনন্দ উপভোগ কৰোঁ সেই গতিকে বিশেষকৈ প্ৰত্যেক বিহুৰ উৎসৱত বিভিন্ন ধৰণৰ পিঠা জলপান আদি প্ৰস্তুত কৰা হয়

সেই পিঠাসমূহৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ পিঠা আছে আৰু সেইসমূহ হৈছে যেনে তেল পিঠা তেল পিঠাত তিল পিঠা যি যিটো তিল পিঠা পিঠাগুৰি আৰু তিল তিলৰ লগত গুৰ সংমিশ্ৰণ কৰি বনোৱা হয় আৰু তেল পিঠা যিটো পিঠাগুৰি লগত পিঠাগুৰিটো সানি তাত অলপমান নিমখ দি বা চেনী দি এটা মিশ্ৰণ বনাই যিটো তেলত দি পিঠা বনোৱা হয় সিয় সেই সেই আৰু ঘিলা পিঠা ইত্যাদি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ পিঠা আছে যি যিসমূহ আমি প্ৰস্তুত কৰোঁ আৰু এই পিঠাসমূহ আমি চাউলৰ পৰাই তৈয়াৰ কৰোঁ যিহেতু চাউল চাউলসমূ চাউল প্ৰথমতে আমি কি কৰোঁ প্ৰথমতে আমি চাউলখিনি তিয়াই ৰাখোঁ আৰু তিয়াই ৰখাৰ পিছত চাউলখিনি যেতিয়া কোমল হয় আৰু কোমল হোৱাৰ পাছত আমি সেই চাউলখিনি পানীৰ পৰা উঠাওঁ উঠাই চাউলখিনি অলপমান টাইম ৰাখি তাক আমি খুন্দোঁ আৰু খুন্দোঁ বিশেষকৈ ঢেঁকীত দি আমি চাউলখিনি খুন্দি লওঁ আৰু সেই খুন্দা চাউলৰ গুৰিখিনি চাউলখিনি গুৰি কৰি চাউলৰ গুৰিৰ পৰা আমি পিঠা প্ৰস্তুত কৰোঁ তাত বিভিন্ন ধৰণৰ তিল তেল আৰু নিমখ চেনী এই এই এনেকুৱা ধৰণৰ দ্ৰব্যসমূহ মিলাই আমি প্ৰস্তুত কৰোঁ আৰু ইয়াৰ উপৰিও আমি প্ৰস্তুত কৰোঁ উৎসৱত আমি প্ৰস্তুত কৰোঁ বিশেষকৈ জলপান প্ৰস্তুত কৰোঁ জলপানত বিভিন্ন ধৰণৰ জলপান থাকিব পাৰে চিৰা দৈ মুড়ি প্ৰস্তুত কৰা হয় কোমল চাউল প্ৰস্তুত কৰা হয় পায়স প্ৰস্তুত কৰা হয় চুজি প্ৰস্তুত কৰা হয় আৰু এনেকুৱা ধৰণৰ সোৱাদযুক্ত যথেষ্ট বহু পৰিমাণৰ জলপান আমি প্ৰস্তুত কৰোঁ আৰু সকলোৱে মিলি আমি গ্ৰহণ কৰোঁ আৰু ইয়াৰ উপৰিও আমি খাদ্যতো খাব খাদ্য খাবৰ কাৰণে বিভিন্ন ধৰণৰ জুতি লগাই খাদ্যসমূহ বনাওঁ আৰু ইয়াত আমি প্ৰস্তুত কৰোঁ ইয়াৰ লগত হাঁহ আৰু কোমোৰাৰ জুতি ঔ টেঙা ঔ টেঙা মাটিমাহৰ জুতি মাছ ঔ টেঙা ইত্যাদিৰে আমি বিভিন্ন ধৰণৰ ব্যঞ্জন বনাওঁ আৰু এই ব্যঞ্জনসমূহ প্ৰস্তুত কৰি আমি ওচৰ চুবুৰীয়া বা পৰিয়ালৰ মিটিৰ কুটুম সকলোকে মাতোঁ সকলোকে খাবলৈ দিওঁ আৰু আমি নিজেও আনন্দ উল্লাসৰ মাজেৰে এনেকুৱা ধৰণৰ খাদ্যসমূহ জুতি লগাই খাওঁ আৰু আনন্দ উল্লাস কৰোঁ কিয়নো বিশেষকৈ উৎসৱৰ সময় হয় যেতিয়া আৰু এনেকুৱা ধৰণৰ উৎসৱৰ সময়ত আমি যেতিয়া এনেকুৱা ধৰণৰ খাদ্যবস্তুবোৰ বনাওঁ সকলোকে খাবলৈ দিওঁ তেতিয়া আমাৰো ভাল লাগে আৰু বেলেগৰো ভাল লাগে গতিকে সকলোৱে মিলি এনেদৰে বিভিন্ন ধৰণৰ বস্তুসমূহ বনাওঁ ৰান্ধোঁ উৎসৱত আৰু সকলোকে এনে বস্তুসমূহ খাবলৈ বা নিজেও খাওঁ